হেল্ল' বন নেকি অ' মই ঘৰ ঘৰতে আছোঁ অই নেটৱৰ্কো নাপায় তাতে ছোৱালী হাতত থাকে যে সেইটো কথা এই তই মই পাতিয়ে আছোঁ দেখোন বহুত দিনৰ পৰা বিহু আগতে যাম বুলি কেহানিকে যাবি এই কাইলৈ নাযাওঁ অ' কাইলৈ কাজ এখনো আছে নহয় শুক্ৰবাৰে যাম দেই অ' পৰহিলৈ যাম তাৰপাছত বেছিদিন কৰিলে মানে আকৌ সময়বোৰ নাপাম নহয় সেইকাৰণে চুটিকেই ধৰোঁ পৰহিলৈ যাম লগতে যাম তোৰ লগত আৰু মানুহ লগ নধৰিবি এতিয়া কেই কিহত যাবি গাড়ী অ' কাজলখন নটা বজাত যায় চাৰে চাৰিটাত ঘূৰে দেই সেইখনতে যাম ধুনীয়াকৈ বিশালত চাই চিতি তই এতিয়া কি ল'বিনো অ' কুকাৰ এটা ময়ো ল'ম বুলি ভাবিছোঁ লগতে ল'ম দেই ডিছকাউণ্ট দিয়ে বা লগতে ল'লে হয় নাই বাৰু মোৰ সেই ছোৱালী কাপোৰ কানিও লাগে ছোৱালী কিজনী নিনো কিন্তু দেই ইটো লাগে সিটো লাগে ক'ব হয় নহয় বাৰু তাৰপৰা হেৰি পইচা পাতি মোৰ যদি অসুবিধা হয় তই মিলাব লাগিব আকৌ

অ' ডিছকাউণ্ট দিলে অ' অকল কুকাৰে নহয় আৰু কিবা কিবি ল'ব লাগিব পইচা দুইজনীয়ে মিলাই পেনি হয় নহয় ল'বলগী অ' হ'ব হ'ব